আমাৰ তিনিচুকীয়া জিলাৰ একমাত্ৰ ভ্ৰমণৰ ঠাই হ'ল আমাৰ ডিব্ৰু চৈখোৱা বনাঞ্চল ডিব্ৰু চৈখোৱা বনাঞ্চল একমাত্ৰ বনাঞ্চল সেই বনাঞ্চলতে বগা ঘোঁৰা পোৱা যায় আৰু লগতে একমাত্ৰ আপুৰুগীয়া সম্পদ দেওচেং পোৱা যায় সেই দেওচেং আমাৰ এই অসমৰ এতিয়া বিখ্যাত হ'বলৈ গৈ আছে লগতে আমাৰ ডিব্ৰু চৈখোৱা বনাঞ্চলত লগতে আকৌ দেওহাঁহ দেওহাঁহ আছে বিভিন্ন আমাৰ যিটো ইয়াত নোপোৱা বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু আছে আৰু এই বগা ঘোঁৰা থকা কাৰণেই একমাত্ৰ আমাৰ ডিব্ৰু চৈখোৱা বনাঞ্চলখন বিখ্যাত আৰু বনৰীয়া ম'হ আছে সেই বনাঞ্চলখন বিভিন্ন পৰ্যটকে চাবলৈ আহে সেইটো কাৰণে আমাৰ মানুহে ভ্ৰমণ কৰি আহি পচন্দ কৰি আছে আৰু যিয়ে নহওক আমাৰ এই ডিব্ৰু চৈখোৱা জংঘলত অন্যান্য আপুৰুগীয়া যিটো বনজ সম্পদ আছে সেই বনজ সম্পদখিনি বিভিন্ন আমাৰ এ শাল চেগুণ সোণাৰু বিভিন্ন বনজ সম্পদ আছে সেইখিনিক লৈয়ে আমি খুব গৌৰৱান্বিত কৰোঁ